নলবাৰী জিলাৰ বৰ্তমান স্থানীয় শিক্ষা বুলি ক'লে বহুখিনি আমাৰ উন্নত হৈছে আৰু তাৰ মাজত আমাৰ যিখন নলবাৰীৰ এম এন চি ক'লেজ এম এন চি কলেজখন মানে এখন নাম থকা মানে কলেজ তাত বহুতো মানে সেইখন মানে বালিকা মহাবিদ্যালয় হল হয় তাত ছোৱালীবিলাকে মানে মানে পঢ়ে আৰু বহুতখিনি মানে মানে জনাজাত আৰু কলেজখন আৰু তাৰ মাজত আৰু এখন মানে আমাৰ মানে ক টিহু বুলি কয় টিহুত তাত আমাৰ ল' কলেজ এখন নতুনকৈ হৈ আছে বৰ্তমান বনাই আছে সেইখন হ'লেও আমাৰ বহুতখিনি সুবিধা হ'ব কাৰণ আমাৰ যিখিনি স্থানীয় মানে ল'ৰা ছোৱালী তেওঁলোকে বাহিৰলৈ যাবলৈ বহুতৰে অসুবিধা হয় বা বহুতৰ মানে ঘৰুৱা প্ৰব্লেম বা আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত বা নিজৰ সপোন পূৰণৰ ক্ষেত্ৰত নিজৰ কাষতে বা স্থানীয়ভাৱে শিক্ষা লাভ কৰিব পাৰিব আৰু আমাৰ বৰ্তমান নলবাৰী জিলাত এখন চিকিৎসা কি কয় চিকিৎসা মহাবিদ্যালয়ো হৈছে নতুনকৈ তো তাৰ কাৰণে আমাৰ যিটো মানে মহাবিদ্যালয়খন হোৱাৰ লগে লগে আমাৰ ৰাস্তা ঘাট সেনেকুৱাকৈ বহুতখিনি উন্নত হ'ব ধৰিছে লাহে লাহে আৰু হৈ আছে গতিকে আমাৰ যিখিনি স্থানীয় ল'ৰা ছোৱালী তেওঁলোকে বহুতখিনি প্ৰেৰণা পাব নিজৰ ঠাইতে মানে মানে থাকি কেনে পঢ়িব পাৰিব বা বহুতখিনি অভিভাৱকে মানে বাহিৰত পঠাব ভয় কৰে ল'ৰা ছোৱালীক তো নিজৰ স্থানীয় জেগাতে মানে পঢ়ি পেলাই তেওঁলোকে সেই নিজৰ সপোন পূৰাব পাৰিব এইখিনিয়েই